পেট্ৰলৰ বৰ্ধিত মূল্য়ই বাইকিঙত যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছে কাৰণ আজিকালি আমাৰ বাইকৰ ইঞ্জিনৰ যিটো ডিচপ্লেচমেণ্ট সেইটো যথেষ্ট বেছি বিশেষকৈ ৰয়েল এনফিল্ড আৰু হিৰো এক্সপ্লাস এনেকুৱা বাইকবোৰত যথেষ্ট ডিচপ্লেচমেণ্ট থাকে গতিকে বাইকৰ মাইলেজটো বহুত কম আৰু লগতে বৰ্ধিত মূল্য়ৰ কাৰণে বেছিকৈ ইন্ধনো ভৰাব পৰা নাই বাইকবোৰত গতিকে নিশ্চয়কৈ বৰ্ধিত মূল্য়ই বাইকিঙত প্ৰভাৱ পৰি পেলাইছে ফুৰিবলৈ যাবলৈ কেতিয়াবা মন থাকিলেও পেট্ৰলৰ মূল্য়ৰ কাৰণেই যাবলৈ মন নাযায় আৰু ইন্ধনৰ অত্যাধিক ব্য়ৱহাৰ পৰিবেশৰ কাৰণে ক্ষতিকাৰক এইটো বৰ্তমান দিনত বিশেষকৈ দেখা পোৱা গৈছে যে ই এক জলন্ত সমস্য়া হিচাপে পৰিগণিত হৈছে ইন্ধনৰ অত্যাধিক ব্য়ৱহাৰৰ কাৰণে কাৰ্বন ডাইঅক্সাইডৰ এমিছন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আমাৰ বায়ুমণ্ডলত আৰু সেইকাৰণে গ্ৰীণ হাউচ গেছ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে আৰু তাৰ ফলত অ'জন লেয়াৰ যথেষ্ট পৰিমাণে ক্ষতি হৈছে আৰু সেইটোৰ কাৰণে সূৰ্যৰপৰা অহা ইউ ভি ৰে'বোৰ আমাৰ পৃথিৱীত সোমাব পাৰিছে আৰু আমাৰ যথেষ্ট ক্ষতি সাধন কৰে সেই ইউ ভি ৰে'ৰ কাৰণে আমাৰ স্কিনৰ কেন্সাৰ হ'ব পাৰে গতিকে ইন্ধনৰ অত্য়াধিক ব্যৱহাৰ পৰিৱেশৰ কাৰণে যথেষ্ট পৰিমাণে ক্ষতিকাৰক